হয় কওকচোন

হয় হয় কওকচোন ময়েই হয়

হয় আপুনি মোক ৰাতিপুৱা দহটাৰ পৰায়ে লগ পাব নাই আপুনি আহিলেই হ'ল লগ পাব মোক